হেল্ল' বাইদেউ অঁ ভালে আছে বাইদেউ হয় এতিয়া ক'ত আছে বাইদেউ আপুনি আচ্ছা আচ্ছা মই ভাবি আছিলোঁ আপোনাক লগ কৰিব যাম বুলি হয় মানে এটা কথা আছিলে ফোনত বাহিৰে সন্মুখা সন্মুখি কথা পাতিলে ভাল হ'য় হয় আপুনি এতিয়া গমে পায় আমাৰ থাৰ্টি ফাৰ্ষ্ট থাৰ্টি ফাৰ্ষ্ট জানুৱাৰীত সেই আহি কি আহি আছে আমাৰ এনুৱেল স্পৰ্টছ আহি আছে স্কুলৰ গতিকে তাৰে কাৰণে আয়োজন কৰিবলগীয়া হৈ আছে তো বস্তুটো কেনেকৈ কি হয় আমি এটা মানে মিটিং পাতিমেই আৰু তো তাৰ আগতে কথাটো আছিলে যিহেতু আপুনি এটা মানে পদবীত আছে গতিকে কেনেকৈ কি কৰা হয় তাৰ বিষয়ে মানে ফোন কৰিবলৈ ফোন কৰিলোঁ আপোনাৰ তাতে গৈছিলোঁ এবাৰ মই কিন্তু আপোনাক নাপালোঁ মানে সেইকাৰণে ফোন কৰিলোঁ হয় অঁ মানে একচুৱেলি আমি প্ৰগ্ৰামটো যিহেতু থাৰ্টি ফাৰ্ষ্টত আছে বহুত বেছি সময়ো নাই আমাৰ হাতত গতিকে চিডিউলটো আমি ভালকৈ মেনেজ কৰিব লাগে এতিয়া প্ৰথমতে মানে যিহেতু বাচ্ছাকেইটাৰ আমি ইজি ইজি স্পৰ্টছ বাহিৰে যিকেইটা আমাৰ ধৰক চিত্ৰাংকন প্ৰতিযোগিতা হওক বা ভেকচন প্ৰতিযোগিতা হওক বা গীত গীত নাচ ইত্যাদিৰ প্ৰতিযোগিতা হওক সেইবিলাক মানে আমি ভাবিছোঁ সেই এক দুইদিনত কৰি লওঁ মানে কৰি ল'লে বেছি ভাল হ'ব এইটো বস্তু তাৰপিছত

অঁ হয় মানে কিনিবতো লাগিবই তো সেইটোৰ কাৰণে এতিয়া মেটেৰিয়েলছ লাগিব আমাৰ তো যদি ষ্টাৰ্টিঙত আমাৰ হয় চিত্ৰাংকন প্ৰতিযোগিতা তেতিয়া আমাৰ প্ৰথমতেতো আমাৰ পেণ্ডেলটো ৰেডি কৰিব লাগিছিলে পেণ্ডেলটোৰ কাৰণে এতিয়া টেণ্ট হাউচৰ মানুহকেইটাক মানে সেই কণ্টেক্ট কৰিব লাগিছিলে যাবও লাগিছিলে তো তাৰ কাৰণে আগতে এটা এপ্লিকেশ্যন আমাৰ আহিব মানে দিব লাগিব চাবমিট কৰিব লাগিব তো আপুনি গ'লে বেছি ভাল হয় বস্তুকেইটা তেতিয়াহ'লে সোনকালে হৈ যায় হয় হয় হয় হয় প্ৰিন্সিপালক দিব লাগিব আৰু এইটো আমাৰ হ'ল কিহক হ'ব যিটো আমাৰ পৰিচালনা সমিতিৰ গোটেই তৰফৰপৰা হ'ব বস্তুটো আৰু এটা জাষ্ট মানে সেই এপ্ৰভেল এটা লাগে আমাক এপ্ৰভেলটো হ'লে মানে কি হয় আমি কামখিনি ষ্টাৰ্ট কৰিব লাগে কাৰণ ইয়াতে এতিয়া সময় কম আমাৰ যোগাৰ বহুত কৰিবলগীয়া আছে হয় পেণ্ডলৰপৰা আদি কৰি খানাৰপৰা আদি কৰি বস্তু বাহিনী বহুত আছে ন ধৰ ধৰক তো সেইকাৰণে কোনদিনাখন আপুনি ফ্ৰী থাকিব বাইদেউ আমি মানে এইটো মিটিংটো ভালকৈ পাতিবপৰা হ'ব লাগিব এদিন মিটিং কৰিলে বাৰু বস্তুবিলাক ক্লিয়াৰ হৈ যাব

পৰহিলৈ হয়নে অঁ পৰহিলৈ কেইটামান বজালৈ আমি কৰাটো ভাল হ'ব এঘাৰটা বজাত ন ঠিক আছে বাৰু এঘাৰটা বজাত মই সেই জাতীয় বিদ্যালয়তে মিটিংটো মাতি দিওঁ চবকে ইনফৰ্ম কৰি দিওঁ হয় এনেই বাইদেউ আপোনাৰ চাজেশ্যন ইয়াতে মানে বহুতেই প্ৰয়োজন নিতান্তই প্ৰয়োজন আৰু আপুনি কিবা ছাজেষ্ট কৰিব বিচাৰিব নেকি বস্তুখিনি কেনেকৈ কৰা হ'লে ভাল হ'ব মানে আমি বহুত দিনো কৰিব বিচৰা নাই মানে একচুৱেলি অঁ কোনকেইটা বস্তু আগত হ'লে বা পিছত হ'লে ভাল হয় আপুনি কিবা চাজেষ্ট কৰিব পাৰিলে ভাল আৰু হয় এদিনীয়া মানে আমি যদি এদিনত গোটেইখিনি নহয় আমিটো দুদিন বা তিনিদিনো কৰিব পাৰোঁ এইটো আপোনাৰ যিটো কয় আৰু আমি এইটো ডিছকাছ কৰি কেনে সেইটো আমি ওলাব পাৰিম আৰু

হয় হয় হয় অঁ সেই বিষয়টো এতিয়া বহুত গুৰুত্বপূৰ্ণ বিষয় হয় একচুৱেলি এইটোৰ বিষয়ে আমি এতিয়া কণ্ট্ৰিবিউশ্যনটো লাগিব বাইদেউ এতিয়া আমি ভাবিছিলোঁ যে প্ৰিন্সিপালক যে আবেদনখন দিম সেই প্ৰিন্সিপালক মানে আবেদনখনত লিখা থাকিব এটা এমাউণ্ট কাৰণ নহ'লেতো নহ'বগৈ তো সেই এমাউণ্টটোৰ লগতে এতিয়া যিহেতু আমাৰ এইখন চৰকাৰী স্কুল নহয় প্ৰাইভেট স্কুল গতিকে আমাৰ বাজেটটো সেনেকৈ বহুত বেছিটো সেই কৰিব লাগিব তো আমি ভাবিছোঁ বিশিষ্ট কিছুমান অঁ কমিটিৰে মানুহ যাৰপৰা আমি সহায় অলপ পাব পাৰোঁ তাৰেপৰা ল'ব পাৰোঁ আৰু অলপ চলপকৈ বহুত বেছি আমি দাবী নিদিও একো মনৰ মনৰ ইচ্ছা অনুসৰি যোনে যিমান পাৰে দিব পাৰে সিমানখিনিয়ে আৰু

অঁ এনেই আপুনি আপোনাৰ আৰু কি ক'ম বাইদেউ আপুনি যি ভাল পায় আপুনি সেইটোৱে কৰিব আমাৰ খালি আপোনাৰ ছাঁত থাকিলে হ'ল আপুনি লগত থাকি আমাক উৎসাহ দিলে হ'ল কাম কৰাৰ কাৰণে আমাৰ সেইবিলাকতো আপুনিয়েইটো কৰ্তা ধৰ্তা সকলোখিনি ধৰক আপোনাৰ মাধ্যমেৰেই হ'ব আপুনি এইখিনি নকৰিলেতো আমিও ধৰক কৰিব নোৱাৰিম ন আপোনাৰপৰা সেইবিলাক একোৱে কি নাই আপুনি যিমানখিনি পাৰে নাই নাই বাইদেউ একো এইবিলাক বাকী নাই আপুনি খালি হয় হয় হয় সেইটো আপুনি নিজৰ ইচ্ছা মতে যি ইচ্ছা আপুনি একচুৱেলি দিব নালাগে বাইদেউ খালি বস্তুখিনি এটা বস্তু যে হয়তো ফোন কৰিবৰ প্ৰয়োজন হ'ব পাৰে কিছুমান বস্তুত তো সেইটো ক্ষেত্ৰত আমি চাই চাই ল'ব লাগিব হয় আৰু এতিয়া যিহেতু মানে এংকাৰিঙৰ কাৰণেও মানুহ গোটাব লাগিব মানে চবকেইটা বিষয়তে মানুহ গোটাবলগীয়া হ'ব এতিয়া তো কিছুমান গুৰুত্বপূৰ্ণ বস্তুত মানে আপুনি চাজেষ্ট কৰিব আৰু যেনে এংকৰিঙৰ কাৰণে কাক দিয়া ভাল বা প্ৰাইজ আমি কি ৰাখা ভাল হ'ব এতিয়া আমি প্ৰাইজ মানে আমি বহুত মানে দামীটো ৰাখিব নোৱাৰোঁ প্ৰাইজ বাট এটা প্ৰাইজটো কেনেকুৱা হ'লে ভাল হয় আৰু আপুনি সেইটো ক'ব পাৰিব

নাই এইকেইটাই হ'ব মানে এইকেইটা প্ৰথমতে এপ্লিকেশ্যনখন এপ্ৰুভ হওক এটা বাজেটটোতো নিৰ্ধাৰণ কৰিব লাগিব আমাৰ বিলখন তেতিয়া প্ৰস্তুত কৰিব পাৰিম মিটিঙত আমি বিলখনত আমি ডিছকাশ্যনৰ মূৰত মানে বিলখন প্ৰস্তুত কৰিব লাগিব যে আমাৰ ইমানখিনি আমাৰ হেৰি হয় মানে বস্তু আছে মানে ফাংচন আছে তো গতিকে আমাৰ ইমানখিনি পইচাৰ প্ৰয়োজন হ'ব সেইখনতো দিব লাগিব প্ৰিন্সিপালক আৰু এতিয়া প্ৰাইজৰ কাৰণে খোৱাৰ কাৰণে কাৰণ অল্প অহাৰ ৰাখিব লাগিব হয়নে সেইটো আহাৰৰ ব্যৱস্থা অলপ কিছু লঘু আহাৰ কৰিব লাগিব আৰু প্ৰাইজ মানি যিটোৱে হওক আৰু লগতে জাজৰ মানে জাজ আহিব কোন কোনে যোগান ধৰিব বস্তুবিলাক সেইবিলাক আমি আপোনাৰ পৰহি মিটিঙত মানে ওলাব লাগিব ফাৰ্ষ্ট প্ৰাইজ এতিয়া আমি ভাবা নাই এনেকৈ বাইদেউ বাট কি ৰাখিলে আমি যেনেকৈ লাষ্ট ইয়েৰ কৰিছিলোঁ যেতিয়া তো তেতিয়া আমাৰ এনেই এইকেইটা ট্ৰফি আছে সৰু সৰু তো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হিচাপে সেনেকৈ সৰু সৰু ট্ৰফি আছিলে আৰু লগতে চাৰ্টিফিকেট আৰু এটা উপহাৰ হিচাপে মই সেই গীতা এখন আছিলে আমাৰ তো এইবাৰ মানে সেইটোৱে হ'বনে বেলেগ কিবা আপুনি চাজেষ্ট কৰিব

খালি মানে সোনকালে বস্তুখিনি আৰু কৰিব লাগিব নহ'লে পিছত আকৌ দেৰি হৈ যাব অঁ অঁ অঁ অঁ এই এভৰিথিং আমি তাৰেপৰা ওলাম মানে উঠাম আৰু অঁ লাগিব আমি মানে আমিতো আছে লাগিব আৰু কিছুমান মানে আমাৰ লাষ্ট ইয়েৰৰো আছে সেইটো বস্তু ভাল কৰিছোঁ তো মানে আমাৰ মানে লাষ্ট ইয়াৰৰ কিছুমান কালাৰিং হওক বা মেটেৰিয়েলছ মানে ৰৈ গৈছিলে তো আমি এইবিলাক আমি থৈ দিছোঁ আৰু এতিয়া তাৰে লগত আৰু অলপ এড কৰিব লাগিব যেনেকৈ আৰ্ট পেপাৰবিলাক লৈ আহিব লাগিব সেইবিলাকতো ভালকৈ মানে সেই মানে বেয়া হৈ যায় তো আৰ্ট পেপাৰ আনিব লাগিব মানে ড্ৰয়িং কম্পিটিশ্যনৰ কাৰণে আৰু সেই লাগিব আপোনাৰ কালাৰছবিলাক আছে বাকী পেঞ্চিল আনিলে হ'ব আৰু সেনেকৈ আমি গীতৰ কাৰণে জাজৰ এৰেঞ্জমেণ্ট কৰিব লাগিব জাজক মানে এবাৰ ক'ব লাগিব কোনে কোনে বিচাৰকৰ স্থানত বহিব আৰু আমি ঘৰে ঘৰে গৈ কেনে নিমন্ত্ৰণৰ চিঠিখিনি দিব লাগিব হয় সেইটো মুঠতে হয় আমি মানে পৰহিটো ডিচকাচ আমাৰ মানে এইটো পৰহি ডিছকাশ্যনটো হ'লেহে মানে মিটিংটো হ'লেহে আমি গম পাম আৰু তেতিয়ালৈকেতো আমি এতিয়া ৰাফলি এটা আইডিয়া কৰিছোঁ

হয় বাইদেউ তেতিয়াহ'লে পৰহি এঘাৰটা বজাত জাতীয় বিদ্যালয়ত হয়নে হয় তাতে আমি তেতিয়াহ'লে আমি লগ হ'ম অঁ ঠিক আছে তেতিয়া বাইদেউ অঁ ঠিক আছে ধন্যবাদ সময়খিনি দিয়াৰ কাৰণে বাইদেউ